বতৰ আৰু সুযোগৰ ক্ষেত্ৰত পৰ্যটকসকলে আমাৰ স্থান ভ্ৰমণ কৰাৰ সৰ্বশ্ৰেষ্ঠ সময় বুলি ভাবোঁ মই খৰালি কাল কিয়নো বাৰিষা কালত আমাৰ বহুতো বৰষুণ হয় যিহেতু সেয়েহে বাৰিষা কালত ৰাজপথ বা পথৰ সুবিধা নাথাকে অহা যোৱা কৰিবৰ বাবে বিশেষভাৱে বহুতো অসুবিধা হয় বোকা হয় গতিকে সেয়েহে মই ভাবোঁ যে আমি খৰালি কালত পৰ্যটকসকলক মাতিব লাগে বিশেষকৈ পৰ্যটকসকলে সেইটো সময়ত আমাৰ মাঘৰ বিহু পতা হয় মাঘৰ বিহু পাতিলে পৰ্যটকসকলে নিজে আহি নিজে উপভোগ কৰিব পাৰে ধৰি লওক মেজি জ্বলোৱা হয় বা তাত বিভিন্ন অনুষ্ঠান পতা হয় সেই অনুষ্ঠানসমূহ তেওঁলোকে চাব পাৰে পৰ্যটন পৰ্যবেক্ষণ কৰিব পাৰে নিজেই আৰু বিহুৰ ওচৰত আহিব পাৰে কাৰণ ব'হাগ বিহুৰ ওচৰত আহিব পাৰে কাৰণ ব'হাগ বিহুৰ সময়ত আমাৰ গধূলিলৈ ফাংশ্যন পতা হয় তাত বিভিন্ন ধৰণৰ গায়ক আহে তেওঁলোকে আহি গীত প পৰ্যবেক্ষণ কৰে যিবোৰ আমি আমাৰ পৰ্যটকসকলে পৰ্যবেক্ষণ কৰিব পাৰিব তাৰ উপৰিও আমি ৰাষ্টা পথ সুবিধাৰ বাবে খৰালি কালটো নিৰ্বাচন কৰি লোৱা হৈছে সেয়েহে আমি পৰ্যটকসকলে খৰালি কালত অহাটো বিচাৰোঁ বা আমি খৰালি কালত পৰ্যটকসকলক আমি ভ্ৰমণ কৰিবলৈ মাতোঁ আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ পতা হয় সেইসমূহ চাবৰ বাবে আহিব পাৰে আৰু বিভিন্ন আমাৰ ইতিহাস আছে অসমত যিবোৰ চাই পিনি তেওঁলোকে বিভিন্ন জ্ঞান পাব পাৰে বিভিন্ন কথা জানিব পাৰে তেনেদৰে আহোমসকলৰ মৈদামৰ কথা জানিব পাৰিলে আহোমসকলৰ বহুতো ইতিহাস আছে সেইবোৰৰ কথা জানিব পাৰিলে সেয়েহে পৰ্যটকসকলে খৰালি কালত আহিব পাৰে তেতিয়া তেওঁলোকে বিভিন্ন কথা জানিব পাৰে তেতিয়া তেওঁলোকৰ অহা যোৱা কৰাত সুবিধা হয় সেয়েহে তেওঁলোকে খৰালি কালত আহিব লাগে ধৰ্মীয় অনুষ্ঠান বিশেষকৈ সেয়া মাঘৰ বিহু পতা হয় মাঘৰ বিহুত বহুতো কথা জানিব পাৰে যিবোৰ তেওঁলোকে নিজে উপভোগ কৰিব পাৰে